মই যেতিয়া গাঁৱৰ ঘৰলৈ যাওঁ তেতিয়া আমাৰ গাঁৰৱ ঘৰত এতিয়াও চৌকাৰ ব্যৱস্থা আছে বেছিকৈ চৌকাটোৱে ব্যৱহাৰ কৰে তাত গেছ চিলিণ্ডাৰতকৈ বেছি মানে গাঁও যদি আইতাহঁতৰ ঘৰত যাওঁ তেতিয়া মোক মোক খুৰীহঁতে বনাব দিয়ে মাংস বনা বনাব দিয়ে কিবাকিবি বনাব দিয়ে মই তেতিয়া চৌকাতে প্ৰায় বনাওঁ সেইটো মোৰ মই ব্যৱহাৰ কৰি পাইছোঁ চৌকাটো তাত পাৰ্থক্য এইটোৱে যে গেছ চিলিণ্ডাৰত গেছত যেতিয়া ইণ্ডাকশ্যনত বনোৱা হয় অলপ সোনকালে হয় আৰু চৌকাত অলপমান দেৰি লাগে হয়তো কিন্তু চৌকাত যোনটো ৰন্ধা হয় বা যিখিনি খাদ্য ৰন্ধা হয় তাৰ সোৱাদটো সঁচাই বহুত ভাল মানে গেছ চিলি নেজানো কিয় এইটো কিয় হয় গম নেপাওঁ কিন্তু সঁচাকৈ খাবলৈ বহুত বেছি ভাল লাগে যেতিয়া গেছৰ মানে ধৰক চৌকাত বনোৱা হয় আৰু এটাই প্ৰবলেম আছে খালী বহুত গৰম উঠে ধোঁৱা চকুত সোমায় সেইটোৱে অলপমান প্ৰবলেম হয় বাকী একো প্ৰবলেম নাই চৌকাত ৰান্ধিলে সঁচাই খাই বহুত ভাল লাগে গেছ ইণ্ডাকশ্যনতকৈ মই ভাবোঁ বেছি সুবিধা হয় কিন্তু এতিয়াৰ যুগত যিহেতু মানুহখিনি বহুত ব্যস্ত হৈ গ'ল গতিকে গেছ ইণ্ডাকশ্যনটো অলপমান বেছি সুবিধাজনক হয় বুলি মই ভাবোঁ